হেল্ল' বিটু হয়নে অ' ভালনে তোমাৰ অ' ঘৰতে আছা চাগে এই মই তোমালোকৰ এইফালে আহিছিলোঁ অহাৰ পিছত মই বোলো এইফালে তোমাৰপৰাই জানি লওঁচোন ভাল ৰেষ্টুৰেন্ট এখনৰ বিষয় লৈ কি কি পোৱা যায় ইয়াত মিঠা খাদ্য বা মছলাযুক্ত কিবা খাদ্য নহয় মোক মিঠা খাদ্যই অলপ লাগে মানে নাষ্টা কৰিম আৰু তুমি জনাত কোনখন আছিলে বাৰু অঁ ঠিক আছে অঁ হ'ব তেনেহ'লে